আমি পঢ়িছিলো নাট্য সমীক্ষা দীপামণি হালৈৰ এই কিতাপখন আচলতে কিতাপখনৰ যিটো প্ৰিণ্টিং দাম হিচাপে কিন্তু প্ৰিণ্টিংটো খুব ভাল এটা হোৱা নাই তাৰ উপৰি কিতাপখনৰ যিটো বেটুপাত এইটো কিন্তু জনসাধাৰণৰ কাৰণে খুব আকৰ্ষণীয় এটা নহয় আৰু ইয়াত যিটো আচলতে ৰং ইয়াত সন্নিৱিষ্ট কৰা হৈছে এই ৰঙটো খুব আকৰ্ষণীয় হোৱা নাই ফলত আমি গ্ৰাহকৰ কাৰণে বা পাঠকৰ কাৰণে এইটো এটা মনোগ্ৰাহী হৈ উঠা নাই আমি ভাবোঁ যে এখন কিতাপ বা এখন গ্ৰন্থ ৰাইজৰ মনোগ্ৰাহী হোৱাৰ কাৰণে প্ৰথম তাৰ আকৰ্ষণৰ বস্তুটো হ'ল তাৰ বেটুপাতটো আৰু এই বেটুপাতত যিটো ৰং ব্যৱহাৰ কৰা হয় এইটো আকৰ্ষণীয় হ'ব লাগে গতিকে বেটুপাতত যিখিনি ব্যৱহাৰ কৰা যিখিনি সামগ্ৰী বা বেটুপাতৰ যিটো প্ৰাচ্ছদপট এইটো অতি উন্নত ধৰণৰ হ'লে বেছি ভাল লগা হয় গতিকে নাটকখনৰ যিটো বিষয়বস্তু বিষয়বস্তুতকৈ ইয়াতেই মানে ৰং চঙহে বেছি হৈছে কিন্তু বিষয়বস্তুটো সুন্দৰ হোৱা নাই দাম হিচাপে নাট সমীক্ষাখন অতিকে আগ্ৰহী নহয় ৰাইজে আৰু সেইকাৰণে আমি ভাবোঁ এনেকুৱা ধৰণৰ গ্ৰন্থবিলাকেই অন্তত সমাজত অনাদৰহে লাভ কৰিব সমাদৰৰ ঠাইত